বিয়া বিয়াৰ উৎসৱটো বহুত ডাঙৰ কৰি কৰা হয় আমাৰ হিন্দু জাতিৰ যজুৰবেদ পদ্ধতিৰে বিয়াখন চলোৱা হয় প্ৰথমতে যাত্ৰা হন্তা খন্দা হয় তাৰ পিছত থোৱাগৰ ধান বনোৱা হয় তাৰ পৰা জোৰণ দিয়া হয় জোৰণত বহুতো আ অলংকাৰ কানি কাপোৰ দিয়া হয় আৰু বহুতো মানুহে আনন্দৰে দিয়া হয় তাৰ পিছত খানা চানা শেষ হৈ ঘৰলে আৰু গুচি আহোঁ পিছদিনা ৰাতিপুৱা বিয়াৰ আয়োজন বিয়াত নান্বিমুখ শ্ৰাদ্ধ কৰা হয় লগতে এটা নাৰায়ণৰ পাঠ কৰা হয় তাৰ পাছত দৰা চৰা ধোৱাই সন্ধিয়া মানুহখিনিক খোৱা দিয়া কৰি ৰাতি দৰাৰ লগত বহুতো মানুহ যায় তাত নীতি নিয়মেৰে বিয়াখন কৰা হয় হোম যজ্ঞ কৰি আৰু ৰাতিপুৱা কইনাক লগত লৈ আহি পিছদিনা ইয়াত খানা খোওৱা হয়